গাঁৱত কাৰোবাৰ হাত ভৰি ভাগিলে ততাতৈয়াকৈ চিকিৎসকৰ ওচৰলে লৈ যোৱা হয় গাঁও বা চহৰ বুলি কোনো ধৰণৰ কথা নাই আজিকালি গাঁওবোৰো উন্নত হৈছে চিকিৎসাৰ ক্ষেত্ৰতো উন্নত হৈছে চিকিৎসকসকলক পোৱা যায়েই ইয়াৰ চিকিৎসা আৰু আৰোগ্য লাভৰ প্ৰক্ৰিয়া আচলতে চিকিৎসকে চিকিৎসকে নিজৰ প্ৰক্ৰিয়া বা নিজৰ ব্যৱস্থাৰ জৰিয়তে হাত ভৰিৰ হাড় ভাঙিলে যি প্ৰক্ৰিয়াৰে সুস্থ কৰিব লাগে সেই প্ৰক্ৰিয়া গ্ৰহণ কৰি পিনে ৰোগীজনক সুস্থ কৰে